মই ভালপোৱা স্থানীয় ইন্দোৰ গেমসমূহ হ'ল লুডু আৰু কেৰেম বিশেষকৈ ভাল পাঁও কাৰণ এই এই লুডু আৰু গেম খেলিবলৈ প্ৰায় তিনি চাৰিজন লোক লাগে আৰু সেইবাবে আমি সেই সময়ত বিভিন্ন ধৰণৰ বন্ধু বান্ধৱীৰ লগত লগ পাঁও বিভিন্ন ধৰণৰ কথা আলোচনা কৰা হয় কেতিয়াবা পঢ়াৰ কথা কেতিয়াবা বিভিন্ন ধৰণৰ খেলৰ কথা আলোচনা কৰা হয় সেইবাবে আমি লুডু আৰু গেমটো মই বিশেষভাৱে ভালপাঁও লুডু আৰু গেম গেম খেলিলে খেলি আমি বিভিন্ন ধৰণৰ বন্ধুৰ লগত কথা বতৰা পাতি বিভিন্ন আমাৰ অলাগতিয়াল সময়সমূহ সময়সমূহ পাৰ কৰিব পৰা যায় আৰু সেই গেমসমূহৰপৰা আমি বিভিন্ন ধৰণৰ ধৰণৰ শিকা আগ্ৰহ হয় আৰু বিভিন্ন ধৰণৰ বন্ধু বান্ধৱীৰ লগত কথা বতৰা পাতি তেওঁলোকৰ লগত তেওঁলোকৰ লগত থাকি আমাৰ ভাল লাগে